আজিকালিৰ দিনত টেকন'লজি নোহোৱাকৈ চলাটো বৰ টান হৈ পৰিছে আগৰ দিনত শিল্পীসকলে নিজৰ যিকোনো এটা বস্তু এটা গান গালে নাইবা এটা ডান্স সিহঁতে মানে প্ৰচাৰ কৰিব লগা একো মাধ্যম নাছিলে সেইকাৰণে সিহঁতে মানে এটা কম হেৰিতে মানে ৰৈ গৈছিলে সিহঁতে বেছি মানে দূৰলৈ নাইবা বেছি মানুহৰ মাজত প্ৰচাৰ হ'ব পৰা নাছিলে কিন্তু আজিকালি কি হৈছে যেতিয়াৰ পৰা ছ'চিয়েল মিডিয়া আহিছে ছ'চিয়েল মিডিয়াই মানে মানুহক এই এইটো ক্ষেত্ৰত বহুত সহায় কৰিছে এতিয়া আপুনি বিচনাখনত শুই শুয়ো এটা ভিডিঅ' বনাই গোটেই পৃথিৱীখনক পাই যায় দুই মিনিট পিছতেই সেইকাৰণে মানে ছ'চিয়েল মিডিয়াটোৱে আজিকালি এই মানে কিবা এটা বস্তু মানে বেলেগৰ ওচৰত প্ৰচাৰ কৰাত বহুত সহায় কৰিছে ঠিক তেনেদৰে অনলাইন শিক্ষা নহ'লে আজিকালি মানে সমাজখন ভবাটো বহুত মানে ভাবিবই নোৱাৰি অনলাইন শিক্ষা ধৰক এতিয়া কোভিডৰ সময়তেই যদি অনলাইন শিক্ষা নাথাকিলে হয় তেতিয়া মানে সকলো ল'ৰা ছোৱালীৰে পঢ়াটো ৰৈ গ'ল হয় কিন্তু অনলাইন শিক্ষাৰ কাৰণেই সকলো ল'ৰা ছোৱালীয়ে নিজৰ মানে পঢ়াটো পঢ়াটো বজাই ৰাখিব পাৰিছে ঠিক তেনেদৰে আমিও অনলাইন সময় অনলাইনৰ সময়তে ময়ো নীটৰ পৰীক্ষা দি নীটৰ হেৰি কৰিছিলোঁ নীটৰ অনলাইন কোচিঙেই কৰিছিলোঁ ময়ো মানে কোভিডৰ কাৰণে কোচিং যাব পৰা নাছিলোঁ মোৰ ক্ষেত্ৰত ক'বলৈ গ'লেও ময়ো মানে অনলাইনত ঘৰতে মানে অনলাইনত ম'বাইলত চোৱা কৰিছোঁ আৰু যেতিয়াৰ পৰা মানে জিঅ' আহিছে তেতিয়াৰ পৰা মানে নেট বস্তুটো বহুত ভাল হৈ গৈছে মানে ফ্ৰী নেটটো যেতিয়াৰ পৰা আহিছে মানুহে ইউটিউবেই হওক নাইবা ছ'চিয়েল মিডিয়াই হওক এই বস্তুটো বহুত বেছিকৈ ইউজ কৰা হৈছে এই বস্তুবিলাক আগতেও আছিলে কিন্তু মানে আগতে ব্যৱহাৰটো বহুত কম আছিলে কাৰণ এই বস্তুটো আমি আগতে এক দহ টকা নাইবা কিবা ত্ৰিছ টকাত কিবা ছয় এমবি নে কি পাইছিলোঁ কিন্তু এতিয়া এশ দুমাহত নাইবা এমাহত দুশ টকা এটা ভৰালে আমি গোটেই দিনটোৰ বাবে বহুত মানে নেট ইউজ পাওঁ ইউজ কৰিবলে সেইকাৰণে এই এই মানে জিঅ' অহাৰ পৰাও সেই ইউটিউব নাইবা ছ'চিয়েল মিডিয়াটো মানে বহু ক্ষেত্ৰত আগবাঢ়ি আহিছে